অঁ মনিষা অঁ কি খবৰ মই কবিতা কি খবৰ অঁ অঁ অঁ ঢেৰ দিন মূৰত ময়ো অঁ ভালেই কি কৰিছা ময়ো এনেই আছোঁ এতিয়া মনত পৰিছে মনিষালৈ চাহ খালোঁ ৰ'বা তুমি খালা অঁ অঁ বাকী ভালে আছা নহয় অঁ অঁ ভালে ভালে পিছত এটা কথা গম পাইছানে নাই আমাৰ ইয়াতে হেৰি স্কুলত আমাৰ স্কুলত হায়াৰ ছেকেণ্ডেৰিত হেৰি হ'ব নহয় হীৰক জয়ন্তী হ'ব নহয় অঁ আহিবানে অঁ আমাৰ বেলেগ বান্ধৱীকেইজনীৰ লগত কথা পাতানে নাপাতা অঁ অঁ অঁ অঁ আহিবা যাম যাম যাম ওচৰতে হ'ব অঁ লগ পাম আহিলে অঁ অঁ কিমান ভাল লাগিব কি পিন্ধিবা তুমি অঁ হয়তো স্কুলত আকৌ কিমান আগৰ ছাৰ বাইদেউহঁতকো লগ পাম কিমান ভাল লাগিব তাকে অঁ অঁ অঁ চাৰিদিনমান হ'ব চাগে প্ৰগ্ৰাম মই ইমান পাইছোঁ বাৰু এইয়া কাৰ্যসূচী কিন্তু ইমান হেৰি হোৱা নাই আৰু

অঁ অঁ অঁ লগ পাম তেতিয়া অঁ তুমি ময়ো মেখেলা চাদৰেই পিন্ধি যাম বুলি ভাবিছোঁ এনেই মাজে মাজে কৰোঁ কাৰোবাৰ কেইজনীমানৰ লগত কথা পতা হয় বাৰু অঁ ইয়াক আকৌ চব আজিকালি ব্যস্ত হৈ থাকে ন নিজৰ নিজৰ কামত ব্যস্ত সেইটো কাৰণেও আৰু ইমান কথা পাতাও নহয় অঁ মই আকৌ মোবাইলটো চাই থাকোঁতে তোমাৰ নম্বৰ পালোঁ পাই ভাবিলোঁ মনিষাক এটা কল কৰোঁ অঁ মনত পৰে সকলো বান্ধৱীলৈ অঁ কি মই আগতে কিমান অঁ কিমান ধেমালি এতিয়া আকৌ নাই আৰু এইবিলাক নিজৰ নিজৰ কামত ব্যস্ত তুমি তোমাৰ তোমালোকতো তুমিও বিয়া হ'লা তোমালোকৰ ঘৰত ভালে অঁ হাজবেণ্ড ঠিকে আছে অঁ ঘৰত কোন কোন আছে অঁ দিয়া মোৰো এই মোৰো আছে এনেকৈ হাজবেণ্ড ল'ৰা দুজন এনেকৈ ভালেই আছোঁ দিয়া ভালেই আহিবা কেতিয়াবা ফুৰিবৰ কাৰণে আমাৰ ঘৰত অঁ সোমাবা ভাল লাগিব অঁ বাকী বেলেগ বান্ধৱীকেইজনকো ক'বা হীৰক জয়ন্তীত লগ পাম বুলি অঁ কিমান ভাল লাগিব আগৰ আগৰ নিচিনা নাই আৰু এতিয়া আৰু চব নিজৰ নিজৰ একে ব্যস্ততাৰ মাজত আৰু সেইদিনাখন আৰু চবে সকলো লগ পাম কথা পাতিম আহিবা অঁ অঁ অঁ দিয়া তেতিয়াহ'লে ঠিক আছে ন অঁ ৰাখিছোঁ দিয়া বাই বাই বাই